কাপোৰ এখন বৈ উলিয়াবলৈ আমি যিহেতু সূতা প্ৰস্তুত কৰি ল'ব লাগিব সূতাও বিভিন্ন জাতৰ আছে এৰী সূতা তাৰ পৰা বৰ মুগা কেঁচা সূতা পকোৱা সূতা ঊল সূতা বিভিন্ন ধৰণৰ আছে বৰ মুগা পুহিবলৈ আমি আমাৰ ঘৰত চুমনী আছে চুমনীত আমি মুগা পুহিবৰ কাৰণে বেলেগৰ পৰা মুগা কিনি আনোগৈ কিনি আনি পিনি ঘৰত অলপ দিন ৰখাৰ পিছত মুগা জগে তাৰ পৰা আমি চোম গছত লগাওঁগৈ খৰিকা তাৰ পৰা মুগাখিনি পকে পকাৰ পিছত সূতা প্ৰস্তুত কৰা হয় মুগা সূতাৰ পৰা তাৰ পৰা আমি মুগা কাপোৰ বওঁ তাপৰা এৰী মুগা এৰী সূতাৰ কাৰণে আমি এৰী মুগা পুহিবলগীয়া হয় এৰী মুগা আমি কণী আনিবগৈ লাগে বিচাৰি পিনি আনৰ ঘৰৰ পৰা তাপা এৰী সূতা প্ৰস্তুত কৰা হয় সেই কণী পুহি পলু পুহি এৰী পলু পুহিবৰ কাৰণে এৰা পাত লাগে আৰু বৰ মুগা পুহিবৰ কাৰণে চোম গছ লাগে তাৰ পৰা আমি এৰী সূতা প্ৰস্তুত কৰোঁ এৰী মুগাৰ পৰা সেয়াই আমি এৰী কাপোৰ বওঁ আৰু কেঁচা সূতা আমি ষাঁঠি সূতা সিজাই ল'ব লাগে ব'বৰ কাৰণে দোকানৰ পৰা কিনি আনি পিনি আমি সূতাখিনি সিজাই লওঁ সিজাই পিনি তাৰ পৰা আমি সূতাখিনি লেটাব লাগে উঘাব লাগে ববিন ল'ব লাগে তাৰ পৰা তাঁতখন লগাব লাগে লগোৱাৰ পিছতহে আমি তাঁত ব'ব পাৰোঁ আৰু ঊল সূতা আমি সেনেকুৱাই একেই বজাৰৰ পৰা কিনি আনো ঊল সূতা আনি পিনি সেয়াৰ পৰাই আমি কাপোৰ বওঁ ঊলৰ কাপোৰ ঊলৰ কাপোৰ বৈ ভালেই লাগে বাৰু বেয়া নালাগে আমি কাপোৰ বৈ কাপোৰ বিক্ৰীও কৰোঁ পকোৱা সূতাৰ গামোচা যোৰা বিভিন্ন কাপোৰ বওঁ কাপোৰ বৈ কাপোৰ বিক্ৰী কৰোঁ তাঁতখন লগাবৰ কাৰণে বহুতখিনি সঁজুলিৰ দৰকাৰ হয় টোলোঠা দ্ৰোপদী তাৰ পৰা ববিন যঁতৰ ৰাঁচ ৰছীও লাগে আকৌ হিৰখ লাগে মাকো লাগে ৰাঁচ বা মহুৰা কাণত দিবৰ কাৰণে কাণত দিয়া লাগে আকৌ খুঁটাকেইটা শালখনৰ কাৰণে লাগে কাঠ আমি সেনেকৈয়ে কাপোৰ বওঁ আৰু কাপোৰ সেনেকেই প্ৰস্তুত কৰোঁ আৰু আমি